মই সৰু থাকোতে মোৰ মা দেউতা ককা আইতাকে ধৰি ঘৰৰ জ্য়েষ্ঠসকল সদস্য়খিনি মূলতঃ ৰেডিঅ'ৰ গান শুনা অনাতাঁৰ ধাৰাবাহিক শুনা খেলৰ বিৱৰণ আদি উপভোগ কৰা দেখিছিলোঁ তদুপৰি বিহুৰ অনুষ্ঠান চাবলৈ ৰাইজ একেলগে মিলিজুলি গৈছিল সময়ৰ পৰিৱৰ্তনৰ লগে লগে মোবাইল টি ভি আদি আদিৰ আৱিৰ্ভাৱ হ'ল এতিয়া সেয়েহে মই মোবাইলতে ভিন্ন এপৰ সহায়ত গান শুনো যেনে স্পটীফাই জিঅ' মিউজিক গানা আদি ইউটিউৱৰ সহায়ত নানা চিনেমা ভিডিঅ' আদি চাওঁ মোৱাইল টিভিৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইত চলি থকা বিভিন্ন খেলৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰোঁ বিভিন্ন অনুষ্ঠান বাতৰি আদিও মোৱাইল বা টিভিতেই চাওঁ